অঁ চিমি অঁ অহা সপ্তাহত ডিব্ৰুগড় কলেজত এলুমিনি মিট আছে নহয়

আহিবা নে পঁচিছ তাৰিখে আছে অঁ আৰু অঁ হেঁতকো ক'বা টাইমটো মিলাই গোটেইখিনি লগতে গ'লে ভাল লাগিব

অঁ ফোন কৰিব লাগিব এই প্ৰেক্টিছ কৰা নাই নহয় অঁ অঁ চেষ্টা কৰিম বাৰু ঠিক আছে লগ পাম তেন্তে অঁ অঁ ঠিক আছে ঠিক আছে